বিশ্বনাথ জিলাখনৰ মানুহে দৈনিক সন্মুখীন হোৱা কিছুমান সাধাৰণ সমস্যাসমূহ হৈছে পথ দুৰ্ঘটনা যিহেতু আমাৰ পথসমূহ ভাল কৰি দিয়া হৈছে হাইৱে' হাইৱে'ৰ পথসমূহ ভাল কৰি দিয়া হৈছে মানুহে বহু বেছি স্পীডেৰে বাইক বা নিজৰ বাহন চলায় আৰু বহু পথ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু মোৰ এইটোৱে অনুৰোধ যে মানুহে নিজৰ বাহন অলপ লাহেকে চলাব উচিত যিহেতু সিহঁতৰ ঘৰৰ মানুহে চিন্তাত পৰি যায় আৰু নিজৰ ভালৰ কাৰণে নিজে অলপ সাৱধান হোৱাতো বিচাৰোঁ আৰু গ্ৰাম্য অঞ্চলৰ যিখিনি পথ আছে সেইসমূহ আজিলৈকে উন্নতি হৈ পৰা নাই মোৰ নিজৰ গাঁৱৰে পথসমূহ ইমান বেছি উন্নত মই দেখা নাই আজিলৈকে যিহেতু মানুহে যাতায়াতৰ ব্যৱস্থা অলপ উন্নতি হোৱা বিচাৰে কিন্তু যদি পথসমূহ আমাৰ ভাল হৈ নেথাকে তেতিয়াহ'লে বাহন চলাই মানুহে বেয়া পায় আৰু বাহন নেথাকিলে আমাৰ যাতায়াতৰ ব্যৱস্থা বেয়া হৈ পৰে